মই মোক যদি ফুৰিবলৈ মানে ভ্ৰমণ কৰিবলৈ কোনোবাই সুবিধা দিয়ে তেতিয়া মই বৰদোৱা থানলৈকে যাবলৈ বুলি মনতে ভাবিছোঁ তাত মোৰ মন যায় শংকৰদেৱৰ জন্মস্থানবোৰ সকলোৱে কয় আৰু জানোঁ সেয়েহে জেগাডোখৰ চাবৰ বাবে বহুত মনত আগ্ৰহ আছে

শংকৰদেৱৰ জন্মস্থানৰ নামঘৰৰ বাদেও আৰু টেম্বুৱানী নৈ আছে লগতে আমাৰ নামতো গাই শিলিখা জোপা হালিয়া আছে বুলি সেই শিলিখা জোপাও সকলোৱে চাই আহি কয়হি এই শিলিখাজোপাও চাবলৈ মন যায় সেয়েহে শংকৰদেৱৰ জন্মস্থান টুকুৰাকে মই সুবিধা পালে চাবলৈ যাম বুলি ভাবিছোঁ